অসমীয়া ভাষাটোত দৈনন্দিন বাৰ্তালাপ কৰি থাকোঁতে আমি কিছুমান বাক্যাংশ আৰু জতুৱা ঠাঁচ সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ ইয়াৰ জৰিয়তে কি হয় আমাৰ ভাষাটো শুৱলা হয় আৰু ৰসাল হয় আমি কোনো কথা পোনপটীয়াকে নকৈ আমি জতুৱা ঠাঁচৰ জৰিয়তে বা খণ্ড বাক্যৰ জৰিয়তে আমি ক'ব পাৰোঁ সাধাৰণতে চকুত পৰা কেইটামান জতুৱা ঠাঁচ যদি চাওঁ আকাশত চাং পতা ওল আকাশত চাং পতা মানে কি বুজাইছে যে আকাশত বাস্তবত চাং পাতিব নোৱাৰি কিন্তু তেতিয়া আমি কি হয় অলিক কল্পনা কৰা যিটো কল্পনাতহে হয় আকৌ এবাৰ সাপে খুটিলে ৰছীডাললৈকো ভয় অৰ্থাৎ কি হৈছে কি হয় যে এবাৰ যদি সাপে খোটে আমাৰ পিছত সৰু বস্তু এটালৈকো যিহেতু সাপ বিষাক্ত এবাৰ খুটাৰ পাছত আমাৰ সৰু বস্তু এটালৈকেও ভয় লাগে অৰ্থাৎ অন্য ধৰণে আমি বিচাৰ কৰিলে কি হ'ব যে যেতিয়া কোনো ব্যক্তিয়ে আমাক আঘাত কৰে বা বিশ্ৱাসঘাত কৰে বা আমাৰ কোনো বিপদ এটা হয় পিছত আমি সৰু সৰু কথালেও ভয় কৰিবল লৈ লওঁ সেই প্ৰসংগত আমি এনে ধৰণৰ জতুৱা ঠাঁচটো ব্যৱহাৰ কৰোঁ আকৌ ডলাৰ বগৰী জতুৱা ঠাঁচটো কথা ক'ব পাৰি ডলাৰ বগৰী যেতিয়া আমি ডলাত বগৰী মেলি থওঁ তেতিয়া বগৰীবোৰ একে ঠাইতে ৰৈ নথাকে নাথাকে ঠাই সলায় থাকে আৰু ঠিক সেইদৰে কিছুমান মানুহ থাকে একে ঠাইতে থাকিব নোৱাৰে ডলাৰ বগৰীৰ দৰে ঘূৰি ফূৰে আকৌ কথাৰ খে কথাও কেতিয়াবা ডলাৰ বগৰীৰ দৰে বিয়পি ফুৰে ৰ কোনো মানুহৰ মনত একে নাথাকে তেতিয়া ডলাৰ সেই প্ৰসংগত ডলাৰ বগৰী জতুৱা ঠাঁচটো ব্যৱহাৰ কৰা হয় কিছুমান বেলেগ জতুৱা ঠাঁচো আছে ভাষাটোত অনবৰতে ব্যৱহাৰ হৈ থাকে যেনে সেইবোৰ হ'ল কথা কাণ বাগৰা লোকৰ মুখেৰে যিটো কথা শুনি কাণে কাণে মানে লোকৰ মুখে মুখে বাগৰি যিবোৰ কথা বিয়পি ফুৰে সেইপ্ৰসংগত কাণ বাগৰা বুলি কোৱা হয় দুৰ্বল হোৱা বা ক্ষমতাহীন হোৱাৰ প্ৰসংগত কঁকাল ভগা বুলি কোৱা হয় যেতিয়া মানুহৰ পুনৰ কোনো কাম কৰিবলৈ শক্তি লাভ কৰে টনকিয়াল হৈ উঠে তেতিয়া কঁকাল ডঙা বুলি কোৱা হয় আকৌ গা ধৰা বুলি কোৱা হয় শকত হোৱা মানুহৰ প্ৰসংগত কোৱা হয় কিছুমান মানুহৰ ভাষাটোত অনবৰতেই ব্যৱহাৰ হৈ থকা দেখা যায় আমাৰ অসমীয়া ভাষাটোত কিছুমান এলেহুৱা মানুহৰ প্ৰসংগত গা গধুৰ বুলি কৰা কোৱা হয় শকত যেতিয়া মানুহ শকত হয় শকত হ'লে গা ধৰিছে বুলি কোৱা হয় আকৌ যেতিয়া কোনো কথাত লৈ অইন মানুহে সন্দেহ কৰে তেতিয়া সন্দেহ কৰাৰ প্ৰসংগত গা চেবোৱা বুলি কোৱা হয় যেতিয়া কোনো কথাই আমাক খুব সন্তোষ দিয়ে সেই প্ৰসংগত গা জোৰা বুলি কোৱা হয় তেনেকে বহুতো জতুৱা ঠাঁচ খণ্ডবাক্য ব্যৱহাৰ কৰি থকা হয় ইয়াৰ জৰিয়তে মা কিছুমান বিশেষকৈ গাঁও অঞ্চলত এই যুৱ প্ৰজন্মৰ বাদ দিও পুৰণা মানুহখিনিৰ মুখত জতুৱা ঠাঁচবোৰ বা গাঁৱৰ মানুহখিনিৰ মুখত জতুৱা ঠাঁচবোৰ বহুত ব্যৱহাৰ দেখা যায় কোনো মানুহ আমাৰ ভাল নালাগিব পাৰে অপ্ৰিয় হ'ব পাৰে তেতিয়া চকুৰ কুটা বুলি কোৱা হয় সেই প্ৰসংগত কাৰোবাক ভালদৰে চাই থকা বা প্ৰতিপালন কৰি থকাৰ প্ৰসংগত চকু ৰখা বুলি কোৱা হয় কোনো কথালৈ আমাৰ যেতিয়া আশা থাকে আন আনলৈ আশা থাকে বা কোনো কথাৰ প্ৰসংগত তেতিয়া মুখ মেলা বুলি কোৱা হয় কাজিয়া কৰাৰ প্ৰসংগত মুখ বজোৱা বুলি কৰা হয় আনৰ কথাত যদি যেতিয়া নিজে সোমায় যোৱা হয় তেতিয়া মুখ পাতি ধৰা বুলি কোৱা হয় তেনেকে আৰু বহুত আছে জতুৱা ঠাঁচ যেতিয়া কোনো দায়িত্ৱৰ পৰা আমি আতৰি আহিব খোজো বা দায়িত্ৱ এৰি দিয়া হয় তেতিয়া হাত এৰা বুলি কোৱা হয় আকৌ কিছুমান মানুহ বহুত ক্ষমতাশালী হয় সেইসকলৰ প্ৰসংগত হাত দীঘল বুলি কোৱা হয় নোপোৱা বস্তুৰ প্ৰতি যেতিয়া হেপাঁহ কৰা যায় সেই প্ৰসংগত হাত মেলা বুলি খণ্ড বাক্য বা জতুৱা ঠাঁচবোৰৰ ব্যৱহাৰ কৰা হয় আৰু ক্ষমতা নথকা বা অভাবী মানুহক হাত চুটি মানুহ বুলি কোৱা হয় কিছুমান মানুহ চোৰ স্ৱভাৱৰ হয় সেই মানুহবোৰক বুজাবলৈ হাত লৰা স্ৱভাৱৰ বা হাত লৰা মানুহ বুলি কোৱা হয় এনেকে আমি জতুৱা ঠাঁচবোৰ ভাষাটোত ব্যৱহাৰ কৰি থাকোঁ আমি কাৰোবাক প্ৰাৰ্থনা কৰোঁ যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰোঁ বা আন মানুহৰ প্ৰসংগটো প্ৰাৰ্থনা কৰা প্ৰসংগত আমি হাতযোৰ কৰা বুলি কওঁ যেতিয়া বহুদিনৰ আগতে মানুহ মৰি যায় মৰি যোৱা মানুহৰ প্ৰসংগত বহুদিনৰ পিছত হাড়ত বন গজা বুলি কোৱা হয় তেনেকে আকৌ যেতিয়া বহুত শোক হয় আমাৰ মনত শোকত ব্যাকুল হৈ থাকিলে হিয়া হিয়া ঢাকুৰিয়াই কন্দা বুলি কওঁ যেতিয়া একেটা কথাতে আমি বাৰে বাৰে লাগি থাকোঁ তেতিয়া সেইটোক আঁকোৰ গজালি কৰি থকা বুলি কোৱা হয় কিছুমান মানুহে বহুত পৰিপাটীকৈ থয় ঘৰেই হওক বা অন্যান্য বস্তু বাহানি আটোম টোকাৰিকৈ থোৱা বুলি কোৱা হয় খুব আমাৰ কিছু কিছুমান বস্তু বা মানুহ আমাৰ মৰমৰ হয় অতি সাদৰৰ হয় আৰু আমি তেওঁলোকক আথে বেথে থোৱা বুলি কওঁ এনেকেই আমাৰ ভাষাটোত অনেক জতুৱা ঠাঁচ ব্যৱহাৰ হৈ আছে আৰু আমাৰ ভাষাটো অতি সৌন্দৰ্যশালী কৰি তুলিছে